অঁ অঁ হয় কওকচোন অঁ অঁ কওকচোন অঁ কেতিয়াকৈ বাৰু অঁ অঁ জুলাই এক তাৰিখে মই সেইটো তাৰিখে নোৱাৰিম আপুনি নহ'লে পিছত এটা তাৰিখ ঠিক কৰি লওক অঁ মই জুলাইৰ পোন্ধৰ তাৰিখ মানে পাৰিম অঁ অঁ অঁ ঠিক আছে কৰিব অঁ অঁ